হেল্ল' অঁ ঘৰতে আছেনে অঁ এনেই ভাল নহয় এই অঁ ভালেই আপোনালোকৰ এই গাখীৰ এতিয়া ওলাই আছেনে বাৰু অঁ এনেই কিমান মান দিব পৰা হয় অঁ তেন্তে মোক এই নৱেম্বৰ দহ তাৰিখলে গাখীৰ প্ৰায় এমোন মান দিব পাৰিবনে দহ তাৰিখলৈ অঁ ন তাৰিখ মানে দি পঠাব পাৰিলে ভাল হয় মানে কেলে মই আনিব যাবলে মানুহ নাই অঁ যদি অনাৰ বাবত কিবা এটা দিবলগীয়া হয় দিম আৰু ল'ব আৰু অঁ এনেই লিটাৰ কেনেকে লিটাৰ কেনেকে আগধন দিব লাগিব নেকি অঁ অঁ ঠিক আছে তেতিয়াহ'লে মোক মানে ন তাৰিখে পাৰিলে গাখীৰ এমোন দিবহি অঁ এৱাঁ গাখীৰও দহ লিটাৰ মান দিব অঁ অকণমান ডাঙৰহে গাখীৰকণ খালি অকণমান গাখীৰকণ অকণমান ভাল দিব আৰু পনিয়া নিদিব আৰু ৰাইজে যাতে খাই ভকতে খাই ভাল পায় আৰু অঁ নিবলে মানে কি হয় মোক পঠিয়াবলে মানুহ নাই আনিবলে পঠিয়াবলে অঁ গাড়ীয়ে আছে গাড়ী আছে যদি গাড়ীয়ে মোক ঘৰত দিয়াই দিব অঁ তেলৰ খৰচটো দি দিম বাৰু অঁ

এতিয়া এতিয়া ঘৰতেটা আছে ন ঘৰত ভালনে অঁ ভালেই অঁ আপুনি এইফালে আহে যদি সোমাই যাবচোন পইচা কেইটামান মই দিয়ে পঠিয়াম পৰহিলে অঁ কিমান সময় মানত আহিব পাৰিব অঁ অঁ মই মোক পাব মই ঘৰতে থাকিল ল'ৰা এতিয়া ঠিকে আছে অঁ এতিয়া এই আইলেণ্ডলৈ অহা যোৱা কৰি আছে অঁ ঠিকে ঠিকে অঁ হ'ব অঁ ঠিক আছে